গাঁৱত এতিয়া আমাৰ বেপাৰ ব্ৰইলাৰ লোকেল কুকুৰা গাহৰি ছাগলী হাঁহ পাৰ ইত্যাদিবিলাক বেপাৰ বাণিজ্য হয় বেপাৰ হৈ পেনে আমাৰ এতিয়া গাঁৱে গাঁৱে আমি দিব লগা হয় কি কয় ব্ৰইলাৰ দোকানে দোকানে তাৰপিছত দোকানত আপোনাৰ গেলামালৰ দোকান গেলামালৰ দোকানত আকৌ মাংস কটা চব্জি কেঁচা চব্জি শাক চব্জি বেপাৰ এইবিলাক আমি বেপাৰ কৰিব পাৰোঁ চব্জি কেঁচা চব্জি এতিয়া প্ৰফিটটো ভাল হয় মাংসত বিশেষকে মাংসত বেছি প্ৰফিট পোৱা যায় ব্ৰইলাৰত আপোনাৰ কিলো আপোনাৰ এতিয়া হ'লচেল ৰেট আপোনাৰ ধৰক এশ বিছ টকা বা এশ দছ টকা এনেকুৱা হয় কাটি বিকিলে আপোনাৰ দুশ দুশ চল্লিছ টকা পোৱা যায় গাহৰিৰ ক্ষেত্ৰতো তেনেকৈ গাহৰি আমাৰ ওচৰতে পুহিলে পোহপাল দি পানে হ'লচেলৰ ৰেটত বেপাৰী আহে বা কে জি চিষ্টেমত নহ'লে আপোনাৰ গোটাকেও বিক্ৰী কৰা হয় আৰু হাঁহ কুকুৰাটো তেনেকুৱা ঠিকে ভালেই বেপাৰ হয় হাঁহ কুকুৰা ক্ষেত্ৰত আপোনাৰ প্ৰফিট লাভ লাভালাভটো বেছি কুকুৰা লোকেল কুকুৰা পুহিলে ক'লে আপোনাৰ হেৰি ঘৰুৱা ধান চাউলেই খায় বা নিজে চৰি মেলি খায় ব্ৰইলাৰ ক্ষেত্ৰত তেনেকুৱা নহয় ব্ৰইলাৰটো আপোনাৰ পানী আৰু দানা পানী চবকে আপুনি কিন কিনামেলা দিবলগীয়া হয় আৰু ছাগলী ক্ষেত্ৰতো ঠিকে আছে ছাগলী ক্ষেত্ৰত আমাৰ গাঁৱলীয়া পৰিৱেশত আমি তেনেকে বান্ধি নেৰাখোঁ আৰু মেলি দিওঁ গাহৰিওটো আমি তেনেকুৱাকে দানা খোৱা এইবিলাক কচু সিজাই পচলা সিজাই এইবিলাক আমি কৰি খুৱাওঁ আৰু হাঁহ কুকুৰাত আমাৰ গাঁৱৰ এৰিয়াত আমাৰ জলাশয়বিলাক আছে পথাৰাবিলাক এনেকুৱাত আমি হাঁহবিলাক মুক্তভাৱে বিচৰণ কৰিবলৈ এৰি দিব পাৰোঁ আৰু তাত যথেষ্ট আমাৰ সুবিধা হয় আমাৰ খেতি পথাৰতো ভাল হয় হাঁহ কুকুৰাবিলাকে চৰিলে পতংগবিলাক খায় আৰু মাটিটো কৰে আৰু ফিচাৰীত থাকিলে গ'লে হাঁহ পালন কৰিবলৈতো বেছি ভাল হয় আৰু তেনেক্ষেত্ৰত আৰু ফিচাৰীত থাকিলে ক'লে মাছো আমি বিকিব পাৰোঁ আৰু হাঁহো ভাল যথেষ্ট ডাঙৰ হয় আৰু মাছৰ কাৰণেও ভাল হয় হাঁহ কুকুৰা একেলগত হাঁহ ফিচাৰী কৰিলে গ'লে আৰু ব্যৱসায়ত ক্ষেত্ৰত বহুত ভাল হয় তাত দ্বিতীয়তে আমাৰ এতিয়া গাহৰি ক্ষেত্ৰত গাহৰিও পানী এনে ফিচাৰী ওচৰত তাৰ মল মূত্ৰবিলাক মাছে খায় মাছ যথেষ্টখিনি ডাঙৰ হয় আৰু বজাৰত ভাল চাহিদা এটা পোৱা যায় মাছৰ বজাৰত মাছৰ কেজিও ভাল আজি দাম পোৱা যায় ব্ৰইলাৰো তেনেকে ফিচাৰীৰ লগতে সংযোগ কৰিলে গ'লে চব এটা খৰচত কেইবাটাও সুবিধা হয় আৰু আমি যথেষ্টখিনি চাহিদা হয় বুলি ভাবোঁ তাৰ দ্বিতীয়তে ছাগলীবিলাক ছাগলীটো খাচী কৰিলে ক'লে বহুত কিটকা বহুত ভাল এটা উপাৰ্জন হয় আৰু তাত দ্বিতীয়তে গাহৰি ফাৰ্মতো গাহৰি দিনত পাঁচশ টকা কিলো পাঁচশ টকা কিলো হ'লে ক'লে আগতে আছিলে আপোনাৰ দুশ তিনিশ টকা কেজি তেতিয়াতো এটা গাহৰি পোৱালি দামেই হৈ যায় পাঁচ হাজাৰ টকা পাঁচ হাজাৰ ছহেজাৰ টকাত গাহৰি পোৱালি পোৱা যায় তেনে ক্ষেত্ৰত আমাৰ যথেষ্টখিনি লোকচান হৈছিলে কিন্তু এই দুবছৰমানৰ পৰা এটা ভাল আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ আৰু এটা ভাল আমি চাহিদা এতিয়া বৰ্তমান পাই আছোঁ গাহৰি ফালৰ পৰা আৰু ব্যৱসায় ক্ষেত্ৰত দোকানত আজিকালি দোকানে বজাৰত নাকাটিলেও দোকানে দোকানত হ'লেও আমি গাহৰি কাটি নি পানে দোকানে দোকানে আমি গাহৰি দিব পাৰোঁ আৰু গাহৰি ক্ষেত্ৰত বহুতে গোটাকে কাটি বিকিলে ক'লে আমাৰ বহুত ভাল এটা লাভ হয় আৰু গাঁৱত ব্যৱসায় কৰিবলৈ বহুত এটা কেঁচা চব্জি শাক পাচলি আমি কৰিলে ক'লে এতিয়া দোকানত ক'লে আমি বজাৰ হ'লচেলৰ ৰেটত কেনে আমি গাঁৱৰ দোকানে পোহাৰে বা ৰাস্তাই পদূলিয়ে বিকিলে ক'লেও আমি সঠিক মূল্যটো পাওঁ য'ত আমাৰ ছেকেণ্ড থাৰ্ট পাতি বুলিবলৈ আমাৰ মানুহ নাথাকে এতিয়া আপুনি নিজে খেতি কৰিছে নিজে লগাইছে লগাই লগোৱাৰ পিছত আপুনি বিক্ৰী কৰিছে আপুনি যিটো আমাৰ সামৰ্থ্য হয় আমি যিটো পাবলগীয়া টকা সেইটো আমি নিজেই পাওঁগৈ এতিয়া যদি আমি যদি থাৰ্ট পাৰ্টি হিচাপত যদি খেতি শাক পাচলিবিলাক দিওঁ তেতিয়া আপোনাৰ ছেকেণ্ড ছেকেণ্ড পাৰ্টি থাৰ্ড পাৰ্টি আহি যায় আমি নিজে খেতি কৰি আমি অকল খেতিয়ক আমি সেইটো যিটো আমি উচিত মূল্য পাব লাগে সেইটো আমি উচিত মূল্যটো নেপাওঁ কিন্তু উচিত উচিত মূল্যটোহে ছেকেণ্ড পাৰ্টিটোহে পায় কিন্তু কিনি খাৱাত খোৱাটো তেখেতৰ পইচা বেছি যায় আৰু সেইকাৰণে আমি চেকেণ্ড পাৰ্টিতকৈ অলপ সস্তাত বিক্ৰী কৰি আমি গাঁৱৰ মানুহকো অকমান সহায় সহযোগিতা আগবঢ়াব পাৰোঁ বুলি ভাবোঁ আৰু কি কয় যিটো আমি উচিত মূল্য পাব লাগে সেইটো আমি উচিত মূল্য আমি পাওঁ তাত আৰু কিন্তু যদি বেপাৰীক আমি বিকিবলগীয়া হয় আমাক কিন্তু মাৰ্কেটত যিটো ৰেট চলি থাকে সেইটো ৰেটতহে ৰেটহে আমাক দিয়ে আৰু সেইটো ৰেট দিলে আমাৰ বহু কণে লোক লোকচান হৈ যায় কিন্তু আমাৰ সাৰ থাকে জাবৰ থাকে তাত তাত আমাৰ খৰচ মাটি চাহ কৰা এইবিলাকত আমাৰ বহুত পইচা খৰচা হৈ যায় খৰচা হোৱাৰ লগতে আমাৰ বীজ কিনাটো থাকেই বীজ কিনি কিনা বীজৰো দাম বহুত আৰু মা মাটি চাহ তাহ কৰোঁতে আমাৰ বহুখিনি পইচা আমাৰ খৰচা হয় খৰচা হোৱাৰ লগতে আমি যদি হ'লচেলত আমি বেপাৰীক দিবলগীয়া হয় তেনে আমাৰ বেপাৰীয়ে যিটো ৰেট দিয়ে আমাক সেইটো ৰেটত আমাক বহুত কন লোকচান হৈ যায় আৰু লোকচান হোৱাৰ লগতে আমি যিটো সঠিক মূল্য পাব লাগে আমি সেইটো সঠিক মূল্য আমি নেপাওঁ গতিকেলৈ আমি যদি নিজে সেইটো বেপাৰ খেতি কৰি যদি নিজে গাঁৱতে যদি আমি বিকো বিকিলে ক'লে আমাৰ খৰচাটো কম হয় এইফালে আপোনাৰ মানে কি হ'ল আমি চাইকেল এখনতে লৈ পিনে আমি ঘৰে ঘৰে গৈ দি দিব পৰা হয় আৰু দিলে ক'লে কি হয় আমাৰ মানে যিটো আমি ৰেট আমি লগাওঁ সেই ৰেটটোত আমি সেইটো সঠিক মূল্যটো আমি পাওঁ আৰু সেইটোত বহুত আমাৰ লাভ হয় লাভ হয় আৰু গতিকেলৈ সেইটো শাক পাচলিত বেপাৰ কৰিব পৰা যায় দ্বিতীয়তে গাহৰি আছে গাহৰি গাহৰিটোত এটা গাহৰি মেক্সিমাম এবছৰ পুহিব লাগে তাত আপোনাৰ পোৱালীয়ে লোৱা আপোনাৰ হাজাৰ বাৰশ টকা হাজাৰ বাৰ পোন্ধৰ হাজাৰ টকা আমাক খৰচা আহি পৰে এটা বছৰত আৰু সেইটো কাৰণে গাহৰিত গাহৰিটোতো আমি নিজে কাটি বিকিলে ক'লে আমাৰ তেনেকে লাভ হয় বেপাৰীক বেপাৰীক এতিয়া আপুনি বোলে গাহৰিটো গোটাকে ধৰি দিছে এটা এনে উদাহৰণ স্বৰূপে বিছ হাজাৰ টকা ক'লে কিন্তু বিছ হাজাৰ টকাত সেইটো তাতকে যদি অধিক মাংস ওলায় বেপাৰীও লাভ হয় বেপাৰী লাভ হোৱাত আপুনি নিজে যদি কাটি পেলাই হ'লচেল দোকানত বা নিজে গাঁৱতে অলপ বিক্ৰী কৰি বজাৰ বাতিয়ে সেই তাত আমাৰ পইচাটো যদি দুহেজাৰ টকাও যদি ওলাই নহয় আমাৰ বহুতকন লাভ হয় তাৰপিছত কুকুৰা হাঁহতো তেনেদৰে কুকুৰা হাঁহো আজিকালি এটা এক এক কেজি লাইভ ৱেটত আপোনাৰ লোকেল মুৰ্গী দিয়াত তিনিশ টকা বা দুশ আশী টকা ইমান এটা দিয়ে তাত দিলে ক'লে সেইটো আমা সেইটোত লোকচান ধৰে কিন্তু কাটি আমি যদি বজাৰৰ পৰা মাংস আমি লোকেল মুৰ্গী কিনি আনো আমাৰ চাৰিশ টকামান হৈ যায়গে চাৰিশ চাৰে চাৰিশ এনেকুৱা হৈ যায় আমাৰ তাত বহুত লছ হোৱা যেন লাগে আৰু কি কয় নিজে যদি আমি সেনেকুৱা বেপাৰ কৰোঁ বোলে ঘৰতে মুৰ্গি আছে আমি ঘৰৰ মুখৰ আগতে দোকানৰ ওচৰখনত তিনিআলিতে বা হওক বা চাৰিআলিয়ে হওক নিজৰ ঘৰতে হওক কাটি বিকিলে ক'লে সেইটো আমাৰ পইচাটো যিটো কুকুৰাটো উচিত মূল্য পাব প্ৰাপ্য মূল্যটো আমি সেইটো পাওঁ তেনেকে সোণালী মুৰ্গীৰ ক্ষেত্ৰতো একেই কথা সোণালী মুৰ্গীটো যথেষ্ট খৰচ আছে আৰু লাইভ ৱেটৰ হিচাপত দিয়ে দুশ আপোনাৰ বিছ টকা দুশ বিছ টকা বা দুশ চল্লিছ টকা দিয়ে তেনেতো আমাৰ কি কয় যিবিলাক দোকানীয়ে এতিয়া বিকে সেইবিলাক সোণালী লোকেল মুৰ্গী বুলি কৈ সোণালী মুৰ্গী দি দিয়ে কিন্তু সেনেকুৱা ক্ষেত্ৰত আমি যদি নিজে সজাগ হৈ সাৱধানতা হৈ লৈ পিনে আমি যদি ঘৰতে এনেকে যদি এখন দোকান খুলি মাংস কটা দোকান এখন খুলি যদি আমি ব্যৱসায় কৰিব পাৰোঁ আমাৰ যথেষ্টখিনি লাভ হয় আৰু তাৰ দ্বিতীয়তে হাঁহ কুকুৰাৰ ক্ষেত্ৰতো একেই এই গোটা হিচাপতে যায় বা কেজি হিচাপতো যায় তেনেকে আমাৰ কৰিলে গ'লে বহুত লোকচান হয় কিন্তু নিজে যদি আমি বেপাৰখন বহলাই মানে ভালকেনে যদি কৰিব পাৰোঁ আমাৰ যথেষ্টখিনি লাভ হয় আৰু ছাগলী ক্ষেত্ৰততো কাছাৰীয়ে তাতে আমাৰ লোকেল তেনেকেতো নহয় আৰু ছাগলীৰ ক্ষেত্ৰততো আমাৰ বহুত কণ লোকচান হয় আমি সঠিককে নাজানো ছাগলী কেনেকে কি কৰিব লাগে কি খোৱা দানা পাতি দিওঁ আহি মাছতো ঠিকে মাছতো ভাল মাছত আপোনাৰ এতিয়া হ'লচেলত দিয়ে আপোনাৰ বেপাৰীক যদি দিওঁ ঘৰৰ পৰা আহি লৈ গ'লেহি ক'লে আমাক কেজি এশ ত্ৰিছ টকা এশ চল্লিছ টকা দিয়ে কিন্তু বজাৰ মূল্য দুশ লোকেল মাছ বুলি ক'লে তিনিশ চাৰিশ টকালৈকেও যায়গে তাত আমাৰ বহুত কণ লছ হৈ যায়গে ইমানকনত যদি আমি পইচা সেয়ে আক যদি চাৰিশ টকাকে মুখ আগতে বেপাৰীয়ে বিকি দিয়ে আৰু তিনিশ আমি যদি এশ ষাঠি টকা এশ চল্লিছ টকাত দি দিওঁ তেতিয়া আমাৰ বহুত লোকচান হৈ যায়গে আমি সেইটো যদি দোকান এখন খুলি যদি আমি সেইবিলাক বা ঘৰে ঘৰে নি মানে বজা দিবগৈ পাওঁ সেইটো আমি উচিত মূল্যটো আমি পাবলৈ সক্ষম হওঁ আৰু গাঁৱত আমি এখন গেলামালৰ দোকান খুলিও আমি স্বাৱলম্বী হ'ব পাৰোঁ দোকান এখন খুলিলে গ'লে আপোনাৰ ঘৰ নিজৰ ঘৰৰ লাগতিয়াল সম্পদখিনি লৈও আৰু আমি ঘৰখন ধুনীয়াকে এখন চলিব পৰা যায় আৰু ওচৰৰ মানুহবিলাকো সুবিধা হয় তেনেকে বস্তু পাতিবিলাক দিবলৈ মেলিবলে

আৰু গাঁৱত আপোনাৰ বহুখিনি ব্যৱসায় কৰিব পৰা যায় যেনেকে হওক বাগান থাকিলে ক'লে চাহপাতক কেঁচা চাহপাত আমি তুলি আমি ফেক্টৰিত পেলাবগে পাৰোঁ আমাৰ লাভ কেঁচা চাহপাতটোত আমি ৰেট ফেক্টৰী ৰেটতকে আমি দুই তিন টকাকে কমত হ'লেও উঠাই মেলি আমি ফেক্টৰীত পেলালে ক'লে আমাৰ বা ঘৰতে এই গাঁৱতে কালেকশ্যন কৰি মেলি আমি থৈ দিলে ক'লে কি কয় বেপাৰী আহি লৈ যায়হি ঘৰৰ পৰা এইবিলাক আমাৰ প্ৰফিট হয় আৰু গাঁৱত কৰিব পৰা বেপাৰ বহুত আছে আপোনাৰ কল মানুহৰ খেতিত বাৰীত কল থাকে কল আমি নি পাণে বজাৰতকে বিকিবগৈ পাৰোঁ পকাই পিনে এতিয়া আপোনাৰ জাহাজী ক'লেই হওক চেনি চম্পাই হওক বা যিকোনো ধৰণৰ যেনেকুৱাই কল নহওক আমি গাঁৱৰ পৰা কালেকশ্যন কৰি মেলি লৈ আমি টাউনত গৈ বিকিবগৈ পাৰোঁ তাত আমাৰ বহুত কণে লাভ হয় বা দিনটো হাজিৰাটোত ৰাখি যায় কেঁচা চাহপাতো কৰিব পাৰোঁ তেনেকে ব্যৱসায় আৰু তামোল পাণ মাটি কঁঠাল এইবিলাক তামোলো সময়মতে ওলায় সময়মতে লৈ পেলাই আমি ধুনীয়াকে নি পানে পুতি ৰাখিব পাৰোঁ নহ'লে আমি কেঁচা কেনে হ'লেও আমি টাউনত বিকি পানে আমি এটা ভাল চাহিদা এটা পাওঁ তাত আৰু আপোনাৰ কল কমলা তাৰপিছত এইবিলাক সময়মতে যিবিলাক বতৰৰ ফল আমি এইবিলাক গাঁৱত ঠাই নি পানে আমি ধুনীয়াকে বজাৰতকে দি দি পানে আমি এটা ভাল চাহিদা বা এটা উপাৰ্জন কৰিবলৈ আমাৰ সক্ষম হয় আৰু গাঁৱত কৰিব পৰা বেপাৰ বহুতেই আছে গাঁৱত কৰিবলগীয়া গাঁৱত যিটো আমাৰ বেপাৰ কৰিব পৰা যায় সেইটো টাউনতকে ভালে কিন্তু জানিলে জানিব লাগিব কৰিবলে বেপাৰ কোনটোত প্ৰফিট হ'ব কোনটোত নহ'ব সেইটোত চাই ল'ব লাগে আৰু চাহিদাটো চাই মেলি কৰিব লাগে টাউনত মিলি ক'লে প্ৰফিটটো বেছি হয় গাঁৱত থাকি আৰু খেতি খোলাটো আছে খেতি খোলাটো কৰিব পাৰি পানী পানী ইয়াৰ পৰা গাঁৱৰ পৰা গাঁৱত ক'লে আমি টাউনত গৈ হ'লেও দিব পাৰোঁ আমাৰ প্ৰফিট হয় আৰু টাউনত যিবিলাক নেপাবলগীয়া বস্তু সেইবিলাক আমাৰ গাঁৱৰ পৰা গাঁৱৰ পৰাই যায় এতিয়া গাঁৱত আৰু এতিয়া ব্যৱসায় এতিয়া ব্ৰইলাৰটো ভাল এতিয়া এটা গাঁৱত কৰিব পৰা ব্যৱসায় হৈ আছে কিন্তু গাঁৱত মাটিৰ অভাৱ নাই আৰু কি কয় টাউনত হ'ল মাটিৰ অভাৱ টাউনৰ মানুহে কৰোঁ বুলি ক'লেও এতিয়া গাঁৱৰ কাৰণে এটা লাৰ্জ স্কেলত কৰিব নোৱাৰে এটা ব্যৱসায় কৰিব পাৰে কিয় কিয়নো মানে ডাঙৰকেনে ব্ৰইলাৰ ফাৰ্ম এখনে খোলোঁ বুলি ক'লে আমাক যথেষ্টখন মাটি আমাক এতিয়া দৰকাৰ হয় এখন ফাৰ্ম খুলিবলৈ হ'লে গ'লে কোম্পানী আণ্ডাৰতে হওক বা বা নিজৰ ব্যক্তিগত আন্দাতে হওক কি কয় এডোখৰ ভাল মাটি বা দীঘল আৰু আপোনাৰ ত্ৰিছ চল্লিছ ফুটমান বহল এডখৰ মাটি লাগে কিন্তু টাউনত টাউনত মাটিটো বহুত কম তাত এনেকুৱা তেনেস্থলত এখন কৈ ডাঙৰ এখন ফাৰ্ম কৰিব নোৱাৰি আমাৰ গাঁৱত সেইটো কৰিব পাৰি মাটি কিয়নো মাটি ইয়াত অভাৱ নাই বা লীজতে হওক বা নিজৰ নাথাকিলেও লিজত লৈ হ'লেও আমি মাটিডখৰ লৈ মানে এখন ধুনীয়াকে ডাঙৰ এখন ফাৰ্ম কৰি তাত এখন এটা বেপাৰ ব্যৱসায় এখন ফাৰ্ম খুলিব পাৰোঁ খুলি পানে তাত কৰি মেলি আপোনাৰ গাঁৱৰ ওচৰৰ কি কয় দোকানীবিলাকক দি হ'ল দিব পাৰোঁ আৰু নহ'লে আপোনাৰ এটা কি কয় কোম্পানী প্ৰতিষ্ঠানক দিলেও পাওঁ বা টাউনত গৈ হ'লেও আমি এখন বেপাৰ ব্যৱসায় ধুনীয়াকে আমি এখন চলাই নিব পাৰোঁ আৰু লগতে তাৰ লগতে ব্যৱসায় এখন হ'লে গ'লে গাঁৱত থলুৱা যুৱক যুৱতীসকলেও অকমান সুবিধা হয় সুবিধা হয় মানে আমি এটা তেখেতলোকক ধুনীয়াকে এটা সংস্থাপন দিব পাৰোঁ বোলে আপোনাৰ এখন গাঁৱৰ ব্ৰইলাৰ ফাৰ্ম মুৰ্গী ফাৰ্ম এখন খুলিবলৈ হ'লে ক'লে আপোনাক হেল্পাৰ বা আপোনাৰ কামৰ সহায় সহযোগিতা কৰিবলৈ যুৱক যুৱতীৰ প্ৰয়োজন হয় যুৱক যুৱতী প্ৰয়োজন হোৱাৰ লগে লগে আপোনাৰ তাত আপুনি এটা সেহেঁতলোকক উচিত মূল্য দিব লাগিব আৰু তাতে আপোনাৰ

বহু যুৱক যুৱতী সংস্থাপন হয় আৰু নিজৰ লগতে এখন গাঁৱত গাঁওখনো অকমান উজ্জ্বল হয় আপোনাৰ আৰু দেখা দেখি মানে এতিয়া মোক মই কৰা দেখি এটা কি কয় বেলেগ দুজন যুৱকো তাৰ লগতে কি কয় সংস্থাপন হ'বলৈ সক্ষম হোৱা আৰু আমাৰ উদ্দেশ্য সেইটোৱেই যে চবেই কৰক কৰিলে ক'লে মানে ভাল হয় অকল এজনে ব্যৱসায় সেনেকে কৰিলে ক'লে কি কয় ইমান ভাল নহয় গাঁওখনত যিমান পাৰে সংখ্যকে পাৰে তিমান সংখ্যক মানুহে কৰিলে ক'লে ভাল হয় এতিয়া আজি যদি মোৰ ওচৰত সেইটো বস্তু যিটো বস্তু বিচাৰি আহে এজন গ্ৰাহকে সেইটো বস্তু নেপায় বেলেগ এখন গাঁৱলৈ যাবলগীয়া হয় কিন্তু ওচৰে পাজৰে যদি তেনেকুৱা কেইবাখনো হৈ যায় তেতিয়া মানে মোৰ ওচৰত নোপোৱা বস্তুটো ইজনৰ ওচৰত পায় আৰু সেই গ্ৰাহক গ্ৰাহকজনক আমি বেলেগলৈ পঠিয়াব লগা আমাৰ নহয় সেই গতিকেলৈ আমাৰ বহুত কণেই সুবিধা হয় তেনেকুৱা আকৌ নেপাম বুলি কৈ ক'বলগীয়া নহয় মানে গ্ৰাহকজনক আৰু সেই ছেকেণ্ডবাৰ নিবলৈ আহিলে ক'লেও আমাৰ গাঁৱতে আহি পানে সেইটো ব্যৱসায় ধুনীয়াকে আমাৰ চলাই নিবলৈ আমাৰ সু সুবিধা হয় গাহৰি ক্ষেত্ৰতো একে গাহৰি তেতিয়া আপুনি যদি সৰহকে যদি পালন কৰে গাহৰিটো আহিব মানুহ ইয়াত আকৌ পোৱালি হৈ থাকিব বা বিকিবলগীয়া নহয় মেচিঅত নহয়গে তেনেক্ষেত্ৰত গ্ৰাহকজন বেলেগ এখন গাঁৱত গৈ পিনে চাবলগীয়া হয় এই গাহৰিত যদি এই দুখন তিনিখনমান কেনে যদি গাহৰি ফাৰ্ম থাকে বা গাহৰি প্ৰত্যেকঘৰ মানুহতে থাকে তেনে ক্ষেত্ৰত গাহৰিখিনি আমাৰ ইয়াৰ পৰাই গৈ থাকিব তেওঁ গাহৰিটো ভাল তেনেকে কৰিব কৰিলে ক'লে ভাল হয় মানে অকল নকৰিলে ক'লে ব্যৱসায় গাঁৱত এইটো ইমান ভালকেনে প্ৰভাৱ নপৰে কিন্তু লাৰ্জ স্কেলত কৰিলে ক'লে বহু কণে সুবিধা হয় গাঁৱৰ কাৰণেও ভাল হয় আৰু আপোনাৰ গাঁওখনত নিজৰ বিক্ৰেতাজনো ভাল হয় আৰু গ্ৰাহকো ভাল হয় তেখেতৰ খৰচটো কমি যায় আৰু কুকুৱা ক্ষেত্ৰতো একে এজন বেপাৰীয়ে কুকুৰা বিচাৰি আহিলে ক'লে কুকুৰা নেপায় বা সি বেলেগ এডোখৰলৈ যাবলগীয়া হয় আৰু কি কয় নিজৰ যদি জেগাত থাকে তেতিয়াহ'লে বহুত কনেই সুবিধা হয়